মই ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰোঁ নিজে শোৱা বিছনাখন ঠিক কৰি লৈ তাৰপাছত ঘৰ সাৰোঁ ঘৰ হাৰি চোতাল সাৰোঁ চোতাল সাৰি উঠি পানী আনিবলৈ যাওঁ পানী আনি গা ধোওঁ গা ধুই হোৱাৰ পিছত পাকঘৰত যাই মাক অলপ সহায় কৰি দিওঁ মাক সহায় কৰি দিয়াৰ পিছত ভাত খাওঁ ভাত খাই বাহিৰলৈ কলেজলৈ ওলাই যাওঁ কলেজত গৈ মই মোৰ ফ্ৰেণ্ডৰ লগত টাইম স্পেণ্ড কৰোঁ ক্লাছ কৰোঁ ক্লাছ কৰি হোৱাৰ পিছত ঘৰলে আহোঁ ঘৰলৈ আহি ফ্ৰেছ হৈ আৰু অলপ শুই মোবাইল চাওঁ মোবাইলত অলপ মই চিৰিয়েল চাওঁ মই চিৰিয়েল চাই ভাল পাওঁ চিৰিয়েল চাই অলপ টোপনি মাৰোঁ টোপনি আবেলি পৰত মই ফিল্ডলৈ যাই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত ভণ্টি ভাইটিহঁতৰ লগত অলপ খেল ধেমালি কৰোঁ খেল ধেমালি হোৱাৰ পিছত আৰু ঘৰলৈ আহোঁ ঘৰলৈ আহি ঘৰলৈ আহি আৰু হাত ভৰি ধুই হাত ভৰি ধুই ধূপ জ্বলাই আৰু কিতাপ পঢ়াত অলপ টাইম মোবাইল চাই আৰু কিতাপ পঢ়াত লাগি যাওঁ